চৌবিছ অক্টোবৰ ঊনৈছশ আঠান্নব্বৈ দুই জানুৱাৰী দুহেজাৰ ছয় তেৰ এপ্ৰিল দুহেজাৰ তেৰ চৈধ্য চেপ্তেম্বৰ দুহেজাৰ পোন্ধৰ সোতৰ নৱেম্বৰ দুহেজাৰ বাইছ